এই আছোঁ এনেই বহি কি হ'ব ইমান খালোঁ খালোঁ শুনিছোঁ ৰহ কালি বোলে মাছ মাৰিব এতে তাকেতো কি পিছে যোৱাতো কৰিবি নে কি যাম দে পিছে মই অলপ যোগাৰ লওঁ তয়ো অলপ লও লগত দুটামানকো কওঁ অঁ হৈ যাব আছে আছে মোৰ চাৰটনীয়ায়ে আৰু এইখন শেৱেলী খানে আছেই তই জাকৈ লৌ অঁ প'ল' আছে নে অঁ পিছে হ'লে পাৰি কিন্তু যাবা এনে আমাৰ গাঁৱৰ গোটেই যাবো বোলে অহাকালি অঁ পাৰি আমি কালি কেতিয়া মাৰবু ভাটিবেলা নে পুৱা

আমি পাৰলি বা বাঁহৰ তলৰ জাগা খিনি ল'ব পাৰলি ভাল আ অলপ সোনকালে অঁ অঁ সেইখিনি টাইমত গেলি আমি বঢ়িয়াকে পাই যাম বেলেগ নহাৰ আগতে পালিয়ে ভাল আ

অঁ মোৰ জালে আছেই খালেই আৰু তয়ো এটা ল'ব লাগবু দুটা লবাই লাগবু খালে অঁ অঁ মোৰ জাল অঁ তই প'ল'য়ে সেয়ে ল'বি আকৌ নাপাহৰিবি পাৰা যদি এটা ফোন মাৰিবি মোক পুৱাই দে কবি পিছে